কাগজৰ কিতাপখন পঢ়ি ভাল লাগে ভাল লাগে মানে আপোনাৰ কাগজৰ কিতাপখন একেলেথাৰিয়ে পঢ়ি যাব পাৰি বা এইখিনিত আজি মই জপাই থওঁ বুলি অকণমান দেৰি অফ কৰি যেনিয়ে তেনিয়ে গৈ আকৌ আপোনাৰ কিতাপখন মেলি পঢ়ি শেষ কৰিব পাৰি মানে সেইখনত কিবা এটা আমেজ আছে এটা কাহিনী মানে একেলেথাৰিয়ে পঢ়ি পঢ়ি পঢ়ি পঢ়ি তাক শেষ কৰিব পাৰি আৰু অনলাইনৰ হ'ল কিতাপখন আপুনি যেতিয়াই তেতিয়াই মন গ'লে পঢ়িব নোৱাৰি আৰু গোটেই খণ্ডটো একেদিনাই নিদিয়ে গতিকে সেইকাৰণে আমি অনলাইন কিতাপখন পঢ়ি ভাল নাপাওঁ কাগজৰ কিতাপ ভাগৱত